এমাহমানৰ আগতে চুফা এযোৰ কিনিছিলোঁ তাৰ কোৱালিটিটো বহুত বেয়া দিছে মানে আপোনাৰ কাঠৰ কোৱালিটিটো বেয়া কাপোৰবোৰো বেয়া আৰু কাপোৰৰ যিটো কোৱালিটি দিছে ন গোটেই অলপ অলপকৈ এৰাই এৰাই গৈছে আৰু যিটো ফিনিছিং ন ফিনিছিঙটো একেবাৰেই বেয়া